হেল্ল' অঁ কওকচোন অঁ হয় হয়

অঁ আমাৰ এই পাট মুগা আপোনাৰ শুৱালকুছি দোকান আৰু

পাট মুগা আপোনাৰ এতিয়া কম দামীও পাব দামীও আছে আকৌ আপোনাৰ মিডিয়ামটোও আছে আপোনাক এতিয়া কোনটো লাগে আমিতো মিডিয়ামটো আপোনাৰ পাঁচ হেজাৰত পাঁচ হেজাৰ পাঁচ হেজাৰতে বিক্ৰী কৰোঁ ল'টো আপোনাৰ তিনি হাজাৰ তাপা আপোনাৰ বিচ্ পাঁচ হাজাৰটো কমাবতো বাইদেউ আমি নোৱাৰিম আমিও শুৱালকুছিৰ পৰাই আনিছোঁ দিয়কচোন আৰু এটা প্ৰফিট থাকিব লাগে যে এই নোৱাৰিম বাইদেউ নোৱাৰিম নোৱাৰিম এহেজাৰ একেবাৰেই নোৱাৰিম পাঁচশ টকা আমালৈ লাভলৈ একো নাথাকিবই আমাৰ লাভেই নহ'ব পাঁচশ টকা কমালে কাপোৰ আপুনি কাপোৰৰ কোৱালিটীটো চাব প্ৰথম তাৰপিছতে আপুনি ক'ব কেনেক্ মানে আপুনি এযোৰ লৈ গৈ চাই ল'ব তাৰপিছত আপুনি গম পাব যে কিমান ধুনীয়া কাপোৰ লৈছে নাই নাই নোৱাৰিম বাইদেউ নোৱাৰিম নোৱাৰিম নাই নাই নাই নাই নাই নাই আপুনি আহকচোন